মই নতুনকৈ এখন স্কুটি লৈছিলোঁ আজি ধৰক ছয় সাত বছৰমান হ'ল কিন্তু স্কুটিখন লৈ এবাৰ মই ফুৰিবলৈ গ'লোঁ অলপ ফুৰিবলৈ যাওঁতে এঠাইত মোৰ মানে এক্সিডেণ্ট এটা হ'ল এক্সিডেন্টটো হওতে গাড়ীখন অৱশ্যে একো নহ'ল মানুহটোৱে অলপ কষ্ট পাইছোঁ এই অলপ ছাল তাল চিগিছে তাৰপিছত ধৰক পুলিচ আহিল পুলিচে গম পালে পুলিচ আহিল পুলিচে আহি মোক মানে গাড়ীখন লৈ গ'ল মানুহটোক লৈ গ'ল সোধ পোছ কৰিলে আৰু বিশেষতে তেতিয়া মই গাড়ীখন লওঁতে মানে মোৰ লাইচেন্স নাছিল লাইচেন্স মই পিছতহে উলিয়াইছোঁ তাৰপিছত লাইচেন্সৰ কাৰণে তেখেতসকলে মানে টকা দাবি কৰিলে পাঁচ হেজাৰ টকা লাগিব পাঁচ হেজাৰ টকা লৈ পেলাইহে গাড়ী উলিয়াই নিব পাৰিবা ইতিমধ্যে সেইখিনি সময়তটো মোৰ পকেটত পইচাও নাছিল মই গাড়ী এৰি থৈ আহিবলগীয়া হ'ল থানাতেই পিছত আকৌ ঘৰ পালোঁহি ঘৰৰপৰা আহি মই পইচা নি গাড়ীখন ধৰক উলিয়াই আনিলোঁ তাৰপিছত মোৰ এটা অভিজ্ঞতা হ'ল যে আচলতে পুলিচ সক পুলিচ প্ৰশাসনে মানে গাড়ী প্ৰায়ে ধৰি থাকে আৰু তাৰপিছত এতিয়া দেখিবলৈ পাইছো হেলমেট হেলমেট নহ'লেটো গাড়ী চলাবই নোৱাৰে আকৌ তাতো এটা মানে তেওঁলোকৰ অৱজেকচন আছে যে বাইক চলাওঁতে সচৰাচৰ স্কুটি চলাওঁতে জোতা লাগে আচলতে চেন্দেল দি চলাব নোৱাৰে কিন্তু এতিয়া বহুতে দেখিছো চেন্দেল পিন্ধিয়ে চলাই আছে বাৰু কিন্তু প্ৰকৃততে মানে জোতা পিন্ধিলে ভাল আৰু হেলমেটটোতো বিশেষ দৰকাৰে হেলমেট নহ'লে আজিকালি কেনিও কলৈকো যাব নোৱাৰি কাৰণ পুলিচ প্ৰশাসনে যেনিয়ে তেনিয়ে য'তে ত'তে ধৰে তেওঁলোকে পইচা দাবী কৰে বা ফাইন কৰে গতিকে সেইটো আচলতে তেওঁলোকৰ কোনো হেৰি ভুল নহয় ভুলটো আমাৰে কাৰণ কিয় হেলমেটটো আমাক কেলৈ দিছে আমাক নিজৰ চেফটিৰ কাৰণে হেলমেটটো দিছে গতিকে আমি কেনিবা যাওঁতে বা ফুৰিবলৈ যাওঁতে আমি হেলমেটটো পিন্ধি যোৱাতনো আমাৰ কি অসুবিধা আছে কিন্তু বহুতেই হেলমেটটো পিন্ধিবলৈ টান পাই আৰু সেয়েহে গৈ পেলাই পুলিচৰ হাতত পৰেগৈ পিছত পইচা ভৰিবলগীয়া হয় গতিকে হেলমেটটো সদায় পিন্ধাটো ভাল গাড়ী চলাওঁতে বিশেষ স্কুটি আৰু বাইক